ইয়াৰ কাৰণ ইণ্টাৰনেটৰ প্ৰভাৱ পৰিছে বুলি ভাবোঁ কিয়নো আজিকালি ল'ৰা ছোৱালী দেখা যায় যে স্কুলৰ পৰা আহিয়েই হওক বা ক'ৰবাৰ পৰা আহিয়েই হওক প্ৰথমে মোবাইলটোহে হাতত লয় তেওঁলোকে ভাবে যে বেলেগ খেল খেলিলেনো কি হ'ব মোবাইলত কিছুমান এনেকুৱা এপছ আছে যি খেল খেলিলে মোবাইলত পইচা পায় বুলি তেওঁলোকৰ ধাৰণা আৰু পইচা পায়ো সেইবাবে তেওঁলোকে কেৰম খেলৰ প্ৰতি ইণ্টাৰেষ্ট নহয় আৰু তেওঁলোকে কি কয় মোবাইলৰ লগতে বেছি জড়িত হৈ থাকে মোবাইলতে গে'ম খেলে আমিতো আগতে খেলিছিলোঁ এই টাংগুটি খেল মাৰ্বল খেল বা যিকোনো খেল আমি খেলিছিলোঁ আজিকালি ল'ৰা ছোৱালীবোৰ আহি পিনি ভিতৰতে আৱদ্ধ হৈ থাকে এতিয়া চৰকাৰে যি খেল মহাৰণ উলিয়াইছে তাৰবাবে হয়তো এতিয়া উঠি অহা প্ৰজন্মই আকৌ আগৰ দৰে সেই খেলৰ প্ৰতি গুৰুত্ব দিব আৰু খেল খেলিব